পৰ্যটকসকল পৰ্যটকসকলে থাকিব পৰাকৈ বহুত আছে আজি মানে পৰ্যটকসকলে চাব পৰা বহুত জেগা আছে আমাৰ অসমত যেনে কাজিৰঙা আছে চৰাইদেউ মৈদাম আছে শিৱসাগৰ শিৱসাগৰ শিৱদৌল জয়দৌল শিৱসাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বহুত ফুৰিব লগা জেগা আছে আমাৰ অসমত তাৰে থাকিব পৰাতো বহুত সুবিধাই আছে আমাৰ ইয়াতে

তাতে বহুত কিবাকিবি বহুত মানে ভাল ভাল খাদ্যও দিয়া হয় আ অসমৰ আমাৰ অসমীয়া থলুৱা খাদ্য দিয়ে ভাত গাহৰি মাংস হাঁহ মাংস এইবোৰ ধুনীয়াকৈ ভালকৈ সেই হোটেলত খাব পাৰে থাকিব পাৰে তাত বহুত বহুত সুবিধা আছে কিছুমান অলপ কম খৰচতো থাকিব পাৰে কিছুমান দামীত দামী হোটেলত থাকোঁ বুলি ক'লে তাতো থাকিব পাৰে বহুত ভাল ভাল হয় আমাৰ ইয়াতে আমাৰ ওচৰতে

দামী বহুত দামীও আছে বহুত সস্তীয়াও আছে তেনেকৈ থাকিব পাৰে য'ত যেনেকৈ সুবিধা হয় তেনেকৈ থাকিব পাৰে বহুত ভাল ভাল খানা খাদ্য পোৱা যায় ইয়াতে তাৰপিছতে আকৌ কিছুমান বহুত বহুত বাহিৰৰ পৰাও পৰ্যটক আ পৰ্যটক আহে ইয়ালৈ চাবলৈ শিৱসাগৰ চৰাইদেউ মৈদাম তেনেকৈ চাবলৈ আহে থকা থাকিব পৰা ধুনীয়া সুবিধা আছে

ভাল সুবিধা আছে থাকিব পৰা জেগা বহুত কম খৰচতো থাকিব পাৰে বহুত দামীতো থাকিব পাৰে সিমানে আৰু ভাল হয় আমাৰ ইয়াতে